কালি গম পাইছা নাই চাৰ্জাৰ এডাল আনিলোঁ মোবাইল চাৰ্জাৰডাল আনিলোঁ বহুত ভাল আহিছে মানে বস্তুটো তোমাৰ চাৰ্জত দিছোঁ চাৰ্জত তাত টেষ্ট কৰোঁতেও মোবাইলত খুব খৰতকীয়াকৈ মানে চাৰ্জ হয় অঁ অঁ বহুত ভাল কোম্পানিৰ আহিছে বহুত ভাল প্ৰদি প্ৰডাক্ট আহিছে এইবিলাক যদি অঁ নিজে দৰকাৰ হ'লে তাৰ পৰা আনিব পাৰিবি বহু ভাল খুব কম মূল্যতে দিছে আপোনাৰ যিটো ধৰণে তাৰ ব্যৱহাৰটো পাই পানি খুব কমতে পোৱা যেনেই মোৰ লাগিছে হয় অঁ কেতিয়াবা নিজৰ প্ৰয়োজন হ'লে যাব পাৰিবি আনিবলৈ তাপা ভাল ভাল বস্তুটো ভাল পাবি অঁ মই বৰ্তমান ভালেই পাই আছোঁ কিন্তু দেই ব্যৱহাৰটো কৰি